অঁ হেল্ল' অঁ দাদা

আপোনাৰ নম্বৰটো মই ওচ ঘৰৰ ওচৰৰ দাদা এজনৰ পৰা লৈছিলোঁ অঁ অঁ

হেৰি আকৌ আমি আমাৰ ফেমিলি ট্ৰিপটো এফালে যাম বুলি ভাবিছোঁ শুনিছোঁ আপোনাৰ ইন'ভা এখন আছে অঁ আপুনি ফ্ৰী আছেনে বাৰু এইকেইদিনতে যাম অঁ অঁ আমি এই অৰুণাচল প্ৰদেশ নামচাইলৈ যাম বুলি ভাবিছোঁ অঁ অঁ অঁ আপুনি পাৰিবনে বাৰু অঁ এই অহা সোতৰ তাৰিখ

আপুনি তেন্তে এটা কাম কৰিব আমি পাঁচজন মানুহ যাম পৰিয়ালৰ

অঁ আপুনি এটা কাম কৰিব আমাৰ ঘৰটো আপোনাৰ অভয়পুৰ যে অভয়পুৰ নামঘৰৰ একেবাৰে ছাইডতে লাগিয়ে আছে আপুনি নামঘৰটো দেখিছে নহয় ছাগৈ অঁ সেইটোৱে সেই ছাইডৰ যোনটো ঘৰ যে সেইটোৱে

অঁ আমি আমি ৰাতিপুৱা পাঁচটা বজাতে ওলাম আপুনি আমাক পিক আপ কৰিবহি ৰাতিপুৱা পাঁচটা বজাতে

আমি যাম আৰু এনেই অকণমান জেগা ফুৰি আহিম চাই আহিম অঁ তাৰপিছত অকণমান দেৰি থাকিম তাত থাকি মেলি হোটেলত ভাতটো খাই মেলি চাৰিটামান বজাত ঘূৰি আহিম আৰু ছাগৈ ইয়াত সাত আঠটামান বজাত পাই যামহি আৰু অঁ আপুনি পাৰিবনে বাৰু অঁ ঠিক আছে হ'ব অঁ ঠিকে আছে অহা সোতৰ তাৰিখ দেই অঁ অঁ ঠিক আছে আপুনি ফোন কৰিব আপুনি যেতিয়া এড্ৰেছটো বিচাৰি নেপালে অঁ অঁ ঠিক আছে হ'ব দিয়ক অঁ